অই শুনচোন কালি মই এখন শাৰী যে কিনি আনিছিলোঁ দোকানৰ পৰা বা সঁচাই বহুত ভাল দেই ঘৰত চালোঁ একদম কাপোৰখন নৰম আৰু কি হয় বহুত কম দামতে পালোঁ ভাল লাগিলে